অঁ আপুনি বৰ্ণালীয়ে কৈছে নেকি বাৰু অঁ মই দিশা গোহাঁইয়ে কৈছিলোঁ আপুনি এই যে ওচৰৰ যে গগৈ ঘৰত কাম কৰিছিলে যে অঁ তাৰ তাৰ মানে ওচৰতে থাকোঁ মই অঁ মোৰ মানে এতিয়া মানে কাম কৰিবলৈ মানে মানুহ লাগিছিলে তো আপুনি ফ্ৰী আছে নেকি অঁ টাইমটো মানে মোৰ ৰাতিপুৱা সময়কণ কৰিলেই হৈ যাব

অঁ অঁ অঁ অকণমান সোনকালে আহিব পাৰিলে ভাল আছিলে কিন্তু দহ

মোৰ আঠটামানৰপৰা লাগিছিলে কিন্তু দহটা বজাত যদি আহে মানে আপুনি পাৰিলে সোনকালে কৰিব বাৰু দহটা বজাত আহিলেও হ'ব অঁ এই মানে মোক এসপ্তাহমানৰ কাৰণে হ'লেও মানে প্ৰয়োজন হৈছিলে আৰু বাৰু কিন্তু সোনকালে অহা হ'লে বেছি ভাল আছিলে যদি পাৰে পৰা হ'ব আৰু ত' এতিয়া মানে কিমান ল'ব

ঠিক আছে বাৰু আপুনি কাইলৈ আহিবচোন তাৰ পিছত মিলাম আৰু অঁ অঁ বুজিছোঁ বুজিছোঁ বাৰু ঠিক আছে তেন্তে কাইলৈ আহিব মিলাম কি কি আছে কাইলৈ কাম আছে নেকি বাাৰু

ঠিক আছে তেন্তে পিছবেলাই আহিবা হ'ব